ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশত প্ৰযুক্তিয়ে বহুত সহায় আগবঢ়াইছে কাৰণ এটা ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় আগবঢ়াই নিবলৈ অনলাইন যোগেদি মানুহক জনাব পাৰে আৰু তেখেতে এটা ৱেবছাইটত নিজৰ বস্তুখিনি বিকিবও পাৰে